অঁ হেল্ল' অঁ হয় হয় লাগিছে মানে কিমান মান লাগিব লোকেল মুৰ্গীহে

অঁ হেই ফ্ৰেছ ফ্ৰেছ পাব একদম চাই ল'ব নিজে আহি অঁ নাই নাই মই ভালেই দিম ভালেই দিম অঁ বাৰু কিমান সময়ত দিব লাগিব বাৰু পাঁচ বজাৰ ভিতৰত ভাল ভাল আপুনি চিন্তা কৰিব নেলাগে মই ভাল মালেই দিম অঁ নাই নাই মই আহিলে মানে কাটাই দিম লগালগ কাটি পেলাই দিম অঁ মই নোৱাৰিম যাব মই সাতটা বজালৈকে থাকোঁ কে জি আমি চাৰে চাৰিশকৈ দিছোঁ এতিয়া

অঁ আপুনি নিবচোন বাৰু মই কিবা এটা কৰি দিম আৰু চাম বাৰু কিবা এটা কৰিবলৈ নিলেহিয়ে হ'ল বাৰু মই কিবা এটা মিলাম খালি আপুনি আগত অকণমান সময়ত অহা আগত মানে ফোন এটা কৰি ল'বচোন বাৰু

অঁ ঠিক আছে অঁ হ'ব হ'ব মোক খালি ফোন এটা কৰি ল'ব অঁ

হয় হয় হ'ব দিয়ক অঁ